চৰাইদেউ জিলাখন নতুন জিলা দুহেজাৰ পোন্ধৰ চনৰ পোন্ধৰ আগষ্ট তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ঘোষণা কৰিছিল কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা বিগত প্ৰায় নবছৰে চৰাইদেউ জিলাখনৰ কিন্তু কোনো ধৰণৰ আন্তঃগাঁঠনি পৰিৱৰ্তন নহল অৰ্থনীতিক বিকাশ নহ'ল আৱাসীসকলৰ ওপৰত যথেষ্ট পৰিমাণে ঋণাত্মক প্ৰভাৱ পৰি আছে বৰ্তমানলৈকে কাৰণ ইতিপূৰ্বে শিৱসাগৰ জিলাৰ বাসিন্দা হিচাপে আছিল চৰাইদেউ জিলাৰ জনসাধাৰণ দুহেজাৰ পোন্ধৰ চনৰ পোন্ধৰ আগষ্টত চৰাইদেউ জিলা হ'ল কিন্তু জিলাখনত জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ গঠন নকৰাৰ বাবে বা স্থাপন নকৰাৰ বাবে জনসাধাৰণৰ কাম কাজ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে জনসাধাৰণে বি বিভিন্ন ধৰণৰ তথ্য পাতি কাগজ পত্ৰসমূহত শিৱসাগৰ জিলা লিপিবদ্ধ থকাৰ কাৰণে কাম কাজ কৰিবলৈ যথেষ্ট পৰিমাণে অসুবিধা হয় গতিকে এই পৰিৱৰ্তনে হয় সামাজিক পৰিৱৰ্তন হৈছে মানুহৰ সুবিধা হৈছে প্ৰশাসন ওচৰ চাপিছে চৰকাৰে ঘোষণা কৰা পৰৱৰ্তী পৰ্যায়ত সেই সকলোখিনি ঠিকে ঠাকে আছিল কিন্তু বৰ্তমানৰ চৰকাৰখনে শাসকীয় চৰকাৰখনে এই আন্তঃগাঁঠনিসমূহ যদি উন্নত শীঘ্ৰেই নকৰে তেতিয়াহ'লে কেতিয়াও অৰ্থনীতিক বিকাশৰ কথা ইয়াত নাহিব সেইবাবে আমি ভাবোঁ শীঘ্ৰেই চৰাইদেউ জিলা পূৰ্ণাংগ জিলাৰূপে গঠন কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব